অঁ হয় পাৰিম কে জি এতিয়া তিনিশ টকাকৈ দি আছোঁ

অঁ কিমানমান লাগিব পঞ্চাছ কে জি অঁ ঠিক আছে বাৰু তেতিয়া অঁ অঁ অঁ ঠিক আছে অঁ